হেল্ল' অঁ অঁ হয় হয় অঁ কি লগাবা কোৱাচোন হয় নেকি অঁ বওঁ কি অঁ কি কাপোৰ বোৱা কথা অঁ অঁ হয় বওঁ অঁ মই ঘৰতে উৎপাদন কৰিয়েই বওঁ মুগা কাপোৰ অঁ এৰী সূতাও বওঁ এৰী জোৰা স্কাৰ্ফ নুনি সূতাৰ কাপোৰো বওঁ অঁ সেইটো ঘৰতে কি এই মই উৎপাদন কৰি পেলাই ব্যৱহাৰ কৰোঁ অঁ বওঁ বওঁ সেইবিলাকো বওঁ হয় নেকি অঁ হ'ব হ'ব